হেল্ল' হয় এয়াৰটেল গ্ৰাহক সেৱা কেন্দ্ৰ হয়নে হয় হয় আপোনালোকৰ ফালৰপৰা মই মেচেজ এটা পাইছিলোঁ হয় তিনিশ ঊনপঞ্চাছ টকাত আপোনাৰ ডাটা থ্ৰী জি বি পাম বুলি মেচেজ এটা আহিছিলে কথাটো সত্য নে আজিকালি ভুল মেচেজবিলাকো দি থাকে যে সেইটো কাৰণে ফোন কৰিলোঁ

অঁ অঁ অঁ তিনিশ ঊনপঞ্চাছ টকাত মই থ্ৰী জি বি পাম ন হয় তাত কি কি সুবিধাসমূহ পাম অঁ হয় ত্ৰিশ দিন আপোনাৰ ইনকামিং আউটগয়িং পাম ন হয় এছ এম এছো ফ্ৰী পাম হয় হয় আৰু থ্ৰী জি বি পাম ন হয় আৰু মই এইটোত আপোনাৰ ছমাহৰ কাৰণে ৰিৰ্ছাজ কৰি থোৱা আছে তাৰ ওপৰত মই এইটো যদি ৰিৰ্ছাজ কৰোঁ তিনিশ ঊনপঞ্চাছ টকা হয় সেইটো মই হেৰিটো অফাৰটো পাম নে পাম ন অ' বহুত ভাল আপোনালোকে সুবিধা দিছে এয়াৰটেলৰ ফালৰপৰা আমি সুখী হৈছোঁ হয় মানে আপোনাৰ চৌবিছ ঘন্টাই পাম নহয় ডাটাটো চৌবিছ ঘণ্টাই পামনে অঁ পাম ন হয় হয় এতিয়া ত্ৰিছ দিন ত্ৰিছ দিন আমি সুবিধাটো পাম ন হয় ধন্যবাদ এই সুবিধাটো মোক দিয়াৰ বাবে